ৰন্ধাত সময় অতিবাহিত বুলি ক'বলৈ গ'লে চবৰে সমান টাইমে লাগে সক বেলেগৰ যিমান টাইম লাগে মোৰো সিমান টাইমে লাগে অঁ কেতিয়াবা বাৰু অলপ টাইম বেছি লাগি যায় কেতিয়াবা অলপ টাইম কমো হৈ যায় নোহোৱাও নহয় পিছে আৰু আৰু ধৰক আপুনি যদি নিৰামিষ বনাই তো তেতিয়া আপোনাক খুব বেছি বিছ পঁচিছ মিনিটমান লাগিব আৰু আৰু মাছ বনাবলৈ হ'লে ধৰক আপুনি মাছখিনি আনি ধুব লাগিব ভালদৰে চাফাকৈ ধুব লাগিব ধুই মেলি তাক ফ্ৰাই কৰিব লাগিব ফ্ৰাই কৰাৰ পিছত আপুনি আলুখিনি সিজাব লাগিব তাৰপাছত তাত মাছকেইডোখৰ দি মেলি ভালদৰে গ্ৰেভি টাইপত কৰি দিয়া কৰিব লাগিব তেতিয়াহে ধৰক খাই ভাল লাগিব নিমখ দিব লাগিব তেল দিব লাগিব সকলোবোৰ দিয়াৰ পাছতহে সেইবোৰ খাবলৈ সোৱাদ হ'ব আৰু তেনেকৈ তাতকৈ বেছি সময় যদি আমি মাংস বনাওঁ তেতিয়া মাংসখিনি আপুনি তেতিয়া ধৰক আপোনাৰ আধা ঘণ্টাতকৈ বেছি টাইম লাগিব পাৰে কাৰণ মাংসখিনি আমি আনিম আনি ভালদৰে ধুই মেলি তাক তেলত ফ্ৰাই কৰিব লাগিব নহ'লে আমি বইল কৰি ল'বও পাৰোঁ বইল কৰোঁতেও আপোনাৰ টাইম লাগিব তাৰপাছত আমি মছলা তেল মছলা সকলোবোৰ দি মেলি পিঁয়াজ নহৰু যোনে যি ভাল পায় আৰু সকলোবোৰ দিয়াৰ পাছত আলুকেইডোখৰো ভালদৰে বইল হ'ব লাগিব আলুকেইডোখৰ সি নিসিজালৈকেতো আমি নমাই দিব নোৱাৰোঁ তো আলুকেইডোখৰ সিজিবলৈ দিব লাগিব আলুকেইডোখৰ সিজাৰ পাছত আমি সেই মাংসকেইডোখৰ দি মেলি তাক আৰু অলপ সিজাই পানীটো শুকাবলৈ দিব লাগিব আৰু তেতিয়া গ্ৰেভি টাইপ হৈ যাব আৰু গ্ৰেভি সকলোৱে খাই ভাল পায় নোপোৱা নহয় এনেকৈ আৰু তেনেকৈ অধিক সময় লৈ ৰেচিপি বুলি ক'বলৈ গ'লে তেনেকৈ নজনাকৈ মোৰ এটাই মনত আছে অলপ মনত পৰিছে এবাৰ দালিটো ঘৰত বনাওঁৱে বাৰু দালিটো বনাবলে ইজিয়ে হয় কিন্তু মানে এবাৰ মাটি দাইল আনিছিলোঁ মাটি দাইল অনাৰ পাছত ভাবিছোঁ ছেইম দাইলৰ নিচিনাই বনাই ছাগৈ পানী চানি দিম পাতিলোঁ কেৰাহিত কিন্তু এক ঘণ্টামান হৈ গ'ল দালিখিনি সিজায়ে নাই সিজাই আছোঁ সিজাই আছোঁ এইখিনি নিসিজিছেহে নিসিজিছে তাৰ পৰা মাক কলোঁ মা সিজা নাই কিয় তেতিয়া মায়ে কৈছে চ'দা দিলি জানো চ'দাটো দিয়াই নাছিলোঁ তাৰপাছত মায়ে ক'লে এতিয়া কি কৰিবি কুকাৰতে পাতি দে আৰু কুকাৰত দি মেলি কুকাৰত চিটি মৰালোঁ তাৰ পাছতহে সিজিছেগৈ তো তেনেকৈ আকৌ পিছত তেল চেল মাৰি অকণমান চ'দা দি মেলি হেৰি চব ঠিক কৰোঁতে প্ৰায় দেৰ ঘণ্টাতকৈ ওপৰে হ'লগৈ বেছি সময় লগা বুলি কাহিনী মনত থকা সেইটোৱে আৰু